গ্ৰন্থমেলাত কিতাপ কিনিবলৈ গৈছোঁ বাৰু এই তেনেকৈ চাই চিতি দুখন এখন কিনোঁ অভাৱী মানুহ যে সৰহকৈ কিতাপ কিনিবলৈ ধন নাই গতিকে লেখৰ লেখৰ চাই চাই বিচাৰি বিচাৰি দুই এখন কিতাপ কিনি আনি পঢ়োঁহি একাগ্ৰতাৰে পিছে কিতাপবিলাক আনে লৈ যায় আৰু ঘূৰাই নিদিয়ে তেনেকৈ নহ'লেতো মোৰ কিতাপৰ এটা হেৰিয়েই হ'লহেঁতেন বাৰু তথাপিতো গ্ৰন্থমেলালৈ যাওঁ মই কিতাপ আনোঁ কিতাপ পঢ়োঁ মই ভাল পাওঁ কিতাপ পঢ়ি